কুকুৰাৰ কণী মানে ফুটাৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে হৈছে কুকুৰাই যেতিয়া কণী পাৰে আৰু সেই কুকুৰাই কণী পাৰিবৰ কাৰণে আমি এডোখৰ ধুনীয়া ঠাই দিবলগীয়া হয় সিহঁতক আৰু সেই সেই কুকুৰাৰ কণী পাৰিবলৈ আমি এটা সুন্দৰ ঠাই দিবলগীয়া হয় আৰু সেই ঠাইডোখৰতে কুকুৰাই কণীৰ পৰা দেখিবলৈ পোৱা যায় আৰু সেই কণী পৰা ঠাইত কুকুৰাই মানে ধুনীয়াকৈ বাঁহ সাজি লয় আৰু গৃহস্থই সেই এটা ধুনীয়াকৈ এটা বাঁহ সাজি দিবলগীয়া হয় আৰু সেই বাঁহৰ বাবে কুকুৰাই মানে বিভিন্ন ধৰণৰভাৱে কুকুৰাই কণী পাৰিব পাৰে আৰু সেই সেই কুকুৰাৰ কণীখিনি এই উম বহু দিনৰ পিছত পোন্ধৰ দিনৰ পিছত উমনিত বহিবলগীয়া হয় আৰু সেই উমনিত বহাৰ লগে লগে কুকুৰাৰ কণীখিনিয়ে কুকুৰাটো কণী দিব লগা হয় আৰু সেই এই কুকুৰাৰ কণীৰ পৰাই পোৱালি দিব পৰা হয় আৰু সেই প কুকুৰাৰ কণী যেতিয়া উমনিত বহে আৰু সেই উমনিত বহাৰ লগে লগে কণীৰ পৰা পোৱালি ওলায় আৰু সেই সেই পোৱালি ওলোৱাৰ পৰাই কুকুৰা ডাঙৰ হোৱা পৰ্যন্তলৈকে মানুহে লাভ কৰিব পাৰে সেই কুকুৰা বিক্ৰী এনেধৰণে কুকুৰাৰ কণী মানে ফুটাৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে সেই জীৱন চক্ৰৰ বিষয়ে আমি এনেধৰণেই ক'ব পাৰোঁ এনেধৰণেই বহলভাৱে ক'ব পাৰোঁ যিহেতু এনেকুৱা এটা ধৰণৰ মানে ধৰি লওক যিকোনো এটা বিষয়ে মানে আমি সন্নিবিষ্ট কৰিব পাৰোঁ কুকুৰাৰ কণী মানে জীৱন চক্ৰ হোৱাৰ পৰা বিভিন্ন ধৰণে আমি ক'ব পাৰোঁ সেই চক্ৰটোৰ বিষয়ে মানে বিভিন্ন ধৰণৰভাৱে কুকুৰাই কেনেকৈ কণী পাৰে বিভিন্ন ধৰণৰ মানে আমি সেইটো বিষয়ে ক'ব পাৰোঁ আৰু সেই কুকুৰা কণীৰ পৰা কণী পাৰে কণী পাৰি পিনে আমি সেই সেই পোৱালিটো ডাঙৰ হোৱা আৰু পোৱালিটো ডাঙৰ হোৱাৰ লগে লগে মানে সেইটো এটা মানে হৈ যায় আৰু কুকুৰাই যেতিয়া কণী পাৰে কণী পাৰি পিনে যেতিয়া ডাঙৰ হয় আৰু ডাঙৰ হৈ বিকিব পাৰে কুকুৰা কণীটো ফুটে আৰু ফুটি সেই সৰু সৰু পোৱালি ওলায় আৰু সেই আমি পোৱালিখিনি ধুনীয়াকৈ সঁজাত ভৰাই চাউল তাউল দি পিনে আমি থ'ব লাগে একো যাতে সিহঁতে কষ্ট চষ্ট নাপায় তেনেকৈ একো কষ্ট চষ্ট নোপোৱাকৈ মানে আমি থ'লে মানে ভাল হয় আৰু সেইকাৰণে মানে আমি সেইটো যাবলগীয়া হয় আৰু তেনেকৈ মানে আমি সি গতি কৰিবলগীয়া হয় সেইকাৰণে মানে আমি মানে কুকুৰাৰ কণী দিবলগীয়া হয় আৰু সেইটো কাৰণে সেই মানে কুকুৰাৰ কণী এনেকেই আমি পুহিব লগা হয় আৰু কুকুৰাৰ কণী ফুটাৰ পৰা মানে পূৰ্ণবয়স্ক হোৱালৈকে তেনেকৈ জীৱন চক্ৰটোৰ বিষয়ে মানে ক'বলগীয়া হয় মানে আৰু সেই জীৱন চক্ৰৰ বিষয়ে মানে আপুনি আমি এনেকৈ কুকুৰাৰ কণীটো ডাঙৰ হৈ পিনে আকৌ আনিবলগীয়া হয় আৰু সযতনেৰে ৰাখিবলগীয়া হয় আমি এনেকৈ মানে কুকুৰাৰ কণীটো মানে ফুটাৰ পৰা আমি এইবোৰ এইবোৰ কৰিবলগীয়া হয় আৰু এনেকৈ আমি মানে কণীটো ফুটাৰ পৰা পূৰ্ণ হোৱালৈকে মানে আমি এইখিনি এইখিনিকে মানে কৰি থ'ব পাৰোঁ সেইকাৰণে মানে আমি এনেকৈ মানে যিহেতু মানে বিভিন্ন ধৰণে এনেকৈ কণী ফুটা যিকোনো মানে কৰিব লগা হয় এনেকৈ আমি কণীৰ পৰা আনি আকৌ প্ৰাপ্তবয়স্ক মানে হোৱালৈকে যেতিয়ালৈকে মানে ডাঙৰ হ'ব আমি পোৱালিবোৰ সযতনে ৰাখিব লাগে আৰু সেই সযতনে ৰখাৰ পৰা আমি সেই বিভিন্ন ধৰণে মানে এনেকুৱা মানে পাব পাৰোঁ আৰু বিভিন্ন ধৰণৰভাৱে মানে কেনেকৈ কি হ'ব পাৰে সেইখিনি আমি ক'ব পাৰোঁ আৰু তাৰপৰা এই যেতিয়া কণীটো মানে ডাঙৰ হয় তেতিয়ালৈকে আমি মানে বিভিন্ন ধৰণে কণীটো মানে সযতনে ৰাখিব লাগে আৰু সেই কণীটোৰ পৰাই আমি বিভিন্ন ধৰণে উপাৰ্জন কৰিব পাৰোঁ মানে ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ এনেধৰণে কুকুৰাৰ কণী মানে বহুতো সযতনে ৰাখিব পাৰিব পাৰোঁ সেইটো কাৰণে আমি কুকুৰাৰ কণী সৰুৰ পৰা মানে ভালকৈ ৰাখিব লাগে সযতনে ৰাখিব লাগে আৰু ডাঙৰ হোৱালৈকে আমি বিভিন্ন ধৰণে ৰাখিব লাগে এনেকৈ মানে আমাৰ হ'ব লাগে আৰু বিভিন্ন ধৰণৰভাৱে গতিকে মানে আমি এই যেতিয়ালৈকে মানে কণী মানে হেৰি কৰিবলগীয়া হয় আৰু তেতিয়ালৈকে মানে আমি মানে ডাঙৰ কৰিব লগা হয় কেনেকৈ ডাঙৰ কৰিব লগা হয় কেনেকৈ কি কৰিবলগা হয় সেইখিনি মানে আমি আকৌ কৰিবলগীয়া হয় গতিকে আমি সেই এনহেঞ্চমেণ্টখিনি মানে আমি কৰিব পৰালৈকে মানে কৰিব অঁ পোৱালৈকে মানে সেইখিনি আমি কৰিব লাগে যেতিয়া কুকুৰা মানে ডাঙৰ হোৱালৈকে যিকোনো ধৰণৰ ব্যৱসায় বাণিজ্য মানে ক্ষেত্ৰত বিভিন্ন ধৰণৰ মানে সুবিধা মানে আৰ্জন কৰিব লগা হয় আৰু বিভিন্ন মানে কিমানখিনি কি হ'ব লাগে সেই গতিকেলৈ মানে আমি এইখিনি মানে কৰিব লাগে আৰু মানে কিমান কি কেনেকৈ হয় মানে কুকুৰা মানে প্ৰাপ্তবয়স্ক হোৱালৈকে ডাঙৰ হোৱালৈকে কিমানখিনি কি কৰিব লাগে আমি সেইখিনি আমি সেইখিনি কৰিবলগীয়া হয় মানে পা কুকুৰাৰ কণী ফুটাৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে মানে কুকুৰাৰ জীৱন চক্ৰটো এনেকৈ চলি থাকে আমি ডাঙৰ কৰিব লাগে বিভিন্ন ধৰণে পোহপাল দিব লাগে আৰু বিভিন্ন ধৰণে মানে কৰিব লাগে সেই কুকুৰা কণীৰ পৰা সেই হ গতিকে গতিকেলৈ সেই গতিকেলৈ মানে আমি কুকুৰা কণী পৰাৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে আমি বিভিন্ন ধৰণে মানে থ'বলগীয়া হয় আৰু সেই সেয়েহে মানে আমি এনেকেই মানে বিভিন্ন ধৰণে কুকুৰাৰ কণীৰ পৰা ফুটালৈকে মানে তেনেকৈ আমি থ'ব লগা হয় ভালকৈ সযতনে সঁজাত ভৰাই থ'ব লগা হয় সেয়েহে মানে